অ' খুৰা ভালে আছে ক'ত আছে ঘৰতে আছেনে অঁ ৰাস চাবা গেলনে নাই হয় নেকি কেইটামান বজাত যাব কেইটামান বজাত যাব অঁ বাকী কি খুৰীহেঁতৰ তাকেতো ৰ'ব খুৰীহেঁতো যাব নেকি অঁ তে ঠিক আছে ময়ো যাম দক নহ'লে আপনালোকৰ লগত মানে মইও যাবা লগ বিচাৰি পোৱা নাই অঁ অঁ ঠিক আছে বাকী অঁ বাকী সেই কি কয় থিয়েটাৰ চাব নেকি অঁ চালে কোনখান চাব অঁ হয় নেকি অঁ তে ঠিকে আছে চাবা পাৰি তেতিয়াহ'লে অঁ আৰু বাকী আৰু কিবা কি হাঁ কি কৈছি কি কৈছি অঁ তে ঠিক আছে আপনাৰ লগতে হ'ব মোৰ কথা নাই চাম একেলগেই মোৰ কাৰণে এটা কাটি দিব বেছি দেৰিকে দেৰি শ্ব' সেই নাকটিব অলপ সোনকালেকে কাটিব যাতে চাই পেলাই সোনকালে ঘূৰি আহিব পাৰোঁ আৰু এনেও কিবা কিবি কিনবা লগাও থাকে নহয় তো ঠিক আছে তেতিয়াহ'লি কেইটামান বজাত যাব খাটাংটো ছয়টা চাৰে ছয়টা আচ্ছা চাৰি চাৰে চাৰি বাৰু ঠিক আছে দিয়ক তেতিয়াহ'লি এই খুৰীহেঁতক ৰেডী হৈ থাকব দিব অঁ ঠিক আছে দিয়ক তেতিয়াহ'লি মই যাই পাম দক সময়ত যাই পাম মই দিয়ক তে ৰাখোঁ